হেল্ল' অ' এই নিৰু হয়নে এ মই মাছখোৱা পৰা কৈছোঁ আপোনাৰ ঘৰত তাঁতৰ শাল আছে নহয় অ' মই এ এৰি মুগা বিষয়ে অলপ আপোনাৰ পৰা জানিব বিচাৰিছো ক'বনে কিদৰে কাটে সেইটো বিষয়ত অলপ আপোনাৰ পৰা জানিব বিচাৰিছোঁ কওকচোন অকণ

সূতাত সূতাটো কেনেকৈ তৈয়াৰ কৰে অ' অ' অ'

বাইদেউ ধন্যবাদ থাকিল আপোনাৰ কাৰণে আপুনি যে কথাখিনি মোক ভালদৰে বুজাই দিলে